মই মোৰ নি আজৰি সময়খিনি মই কিতাপ পঢ়ি গল্প কবিতা লিখি বা উপন্যাস পঢ়ি মই খুব ভাল পাওঁ তাৰোপৰি মই গাৰ্ডেনিং কৰিও খুব ভাল পাওঁ মোৰ নিজাকে সৰু এখন পাচলিৰ বাগান আৰু এখন ফুলনি আছে মই যিমানখিনি সময় মই আজৰি পাওঁ সেইখিনি সময় মই তাত দিবলৈ চেষ্টা কৰোঁ মই বিভিন্ন নাৰ্ছাৰীৰ পৰা মই ফুলৰ পুলি শাক পাচলি সেইবোৰ আনি পেলাই মই তাত ৰুবলৈ চেষ্টা কৰোঁ মই বিজো ৰুপণ কৰোঁ তাতে আৰু ডাঙৰ গছ তেনেকুৱা আছে মোৰ ঔষধী গছ আছে মোৰ ত্ৰিফিলা গছ আছে আৰু ভৈৰা গছ আছে আৰু আৰু মধুৰী আম আৰু বগৰী গছ তেনেকুৱা মোৰ আছে তাতে আৰু তুলসী তুলসী মোৰ মোৰ ফুলৰ বাগানত বহুত আছে তুলসী আৰু দুবৰি আৰু তাৰোপৰি মই উপন্যাস বিশেষকে উপন্যাস পঢ়ি মই খুব ভাল পাওঁ তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী আৰু চন্দনা গোস্বামীৰ পাটকাইৰ ইপাৰে মোৰ দেশ আৰু দেওলাংখুই যি ৰীতা চৌধুৰী আৰু তুলিকা চইকীয়াৰ পৰযাওঁ ৰজৌৰোৱা ইত্যাদি উপন্যাস মোৰ মোৰ খুব প্ৰিয়